মোৰ গছবোৰৰ উন্নত বৃদ্ধিৰ কাৰণে মই তেনেকুৱা কাৰোপৰা পৰামৰ্শ লোৱা নাই তথাপিতো মোৰ দূৰদৰ্শনত আপোনাৰ কৃষিদৰ্শন নামৰ এটা মানে অৰ চেনেল এটা আছে দূৰদৰ্শনত কৃষিদৰ্শন সি মই সেইটো চাইয়ে মই বেছি উপকৃত হৈছোঁ তাত আপোনাৰ গছবোৰৰ উন্নত বৃদ্ধিৰ কাৰণে বিভিন্ন ধৰণৰ আপোনাৰ তাৰ গছবোৰ বৃদ্ধি হ'ব কাৰণে বিভিন্ন ধৰণৰ তাত কৌশল উলিয়াই আৰু কিছুমান ধৰক বেমাৰ লাগিলেও তাৰ প্ৰতিষেধকো পোৱা যায় তাতেই কৈ দিয়ে যে এইটো এইটো বেমাৰ কাৰণে এনেকুৱা প্ৰতিষেধক দিব পাৰি তে তেনেধৰণে মই সেই চেনেলটোত চাইয়ে কিছুমান কথা আৰু শিকিছোঁ আৰু আৰু আমি ইমান ডাঙৰকৈ যাতে খেতিটো কৰা নাই সৰুকৈ আমি ঘৰত নিজে খাই বৈ থাকিবৰ কাৰণে সৰুকৈ কৰিছোঁ তাৰ কাৰণে ইমান দূৰলৈকে মই চিন্তা কৰা নাই আৰু এতিয়া আমাৰ ইয়াত গাৱঁলীয়া জেগা হিচাপে যিমানটো গোবৰ সাৰ চাৰ দি পিনি যিমানটো কৰিব পাৰি সিমানটোৱে কৰিছোঁ চাও আগলৈও আৰু উন্নত কৰিব পাৰি নেকি